বৰ্তমান আমাৰ অসমত চলি থকা চেনেলসমূহে ভুৱাবাতৰি প্ৰচাৰ কৰি আছে কোটি টকা কেলেংকাৰী ৰাস্তা কেলেংকাৰী হত্যা কেলেংকাৰী এই চবৰ ওপৰত এতিয়া কোটি থকা কেলেংকাৰী হ'লে আমাৰ চেনেলবিলাকে গৈ দুহেজাৰ কোটি হ'লে তিনি হেজাৰ কোটি টকাৰ দেখায় এইফালে বেংকত লোন চূণ পাবলে আপোনাৰ হেৰি নাই এনেকুৱা চেষ্টা যুগতে অসমীয়া মানুহৰ কোনো উন্নতি সাধন দেখিবলৈ পোৱা নাযায় এনেকুৱা নিউজ চেনেলে প্ৰচাৰ কৰা ক্ষেত্ৰতেই আমাৰ অসমীয়া জনগোষ্ঠীবিলাকৰ কোনো উন্নত দিশত আগুৱাই যাব পৰা নাই বৰ্তমান নিউজ চেনেলে এই কথাটো অলপ চালি জাৰি চালে সমগ্ৰ অসমবাসী বাবে বহুত ভাল কাম হ'ব নহ'লে দুই তিনিজন লোকৰ ওপৰতে কোনো দিশত আগুৱাই দিব পৰা নাযায় এই জনসাধাৰণৰ কাৰণেই অসমীয়া জাতীয় লোকসকলে কোনো দিশত আগুৱাব নোৱাৰে